হেল্ল' ওম কওকচোন মই দোকান আপোনাৰ কাইলৈহে খুলিম পাঁচটামান অ নটামান বজাত আজি নোখোলোঁ কালি নটামান বজাত খুলিম কওকচোন অ এতিয়াতো বহুত পূজাৰ বতৰ মোৰ বহুত আছেই আপোনাক বা কেতিয়া লাগিছিল আপোনাক কেতিয়া লাগে কেই তাৰিখমানৰ ভিতৰত লাগে

অ পূজাৰ আগতে লাগিল আপোনাক মই ঊনৈছ তাৰিখমানে দিব পাৰিম

আপোনাৰ মই নটাৰ পৰা আপোনাৰ আঠটালৈকে থাকোঁ ৰাতি আঠটালৈকে থাকোঁৱে মই দোকানতে থাকোঁ আপুনি আহিলেই হ'ল অ হ'ব দিয়ক আপুনি আহিলেই হ'ল আপুনি আমাৰ অ হ'ব আপুনি আমাৰ দাম দৰবিলাক চাই পেলাই চাই ল'ব কেনেকৈ কি কৰে

ছাৰ্টৰ

অ